মোৰ ব্যৱসায় বিকাশ কৰাৰ বাবে চছিয়েল মিডিয়া আৰু ইউটিউবাৰসকলৰ লগতে বিভিন্ন ধৰণৰ বাতৰি চেনেলে আমাক সহায় কৰিছে তেওঁলোকে আমাৰ ব্যৱসায়িক সামগ্ৰীসমূৃহ বিজ্ঞাপনৰ যোগেদি দেখুৱাই আমাক আগুৱাই নিছে আজিকালি কৃষক আৰু ক্ষুদ্ৰ উদ্যোগবোৰ বিকাশৰ বাবে বিভিন্ন বাতৰি চেনেলবোৰে বিভিন্ন পদক্ষেপ লৈছে বিভিন্ন ডাঙৰ ডাঙৰ খেতিয়কসকলক মাতি তেওঁলোকৰ পৰা পৰামৰ্শসমূহ লৈ কেনেদৰে খেতি কৰিব লাগে কোনটো সময়ত কোনটো খেতি কৰিলে ভাল কোনটো সময়ত কোনটো সাৰ দিলে খেতি বেছি উন্নত হয় তাৰ বাবে টি ভি চেনেলবোৰত দেখুওৱা হয় আৰু ৰাইজ আৰু সাধাৰণ ৰাইজৰ জীৱন নিৰ্বাহৰ বাবে বাট মুকলাই দিছে আৰু ক্ষুদ্ৰ ব্যৱসায়সকলক নিউজ চেনেলবোৰে মাতি ইউটিউবাৰসকলে তেওঁলোকক মাতি উৎসাহ দে দিয়া দেখা যায় আৰু তেওঁলোকৰ পৰা বাকী সাধাৰণ ৰাইজসকলে অনুপ্ৰাণিত পোৱা দেখা যায়